এই ৰাজ্যত চৰকাৰে ক্ষুদ্ৰ ব্যৱসায়ী প্ৰতি মানে সহায় আগবঢ়াইছে বুলি ক'লে আমাৰ ঠিক নহ'ব কাৰণ আজিলৈকে ক্ষুদ্ৰ ব্যৱসায়সমূহৰ ওপৰত চৰকাৰৰ কোনো গুৰুত্ব নাই যেনেই আমা নি ক্ষুদ্ৰ ব্যৱসায়সকলক ঋণ দিয়াৰ ব্যৱস্থা চৰকাৰে কৰা হ'লে বা বজাৰ ব্যৱস্থা সু ব্যৱস্থা বজাৰ বনাই সুব্যৱস্থা কৰি দিয়া হ'লে ক্ষুদ্ৰ ব্যৱসায়সমূহ বহুত লাভাম্বিত হ'লহেঁতেন এতিয়া এই ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সকলো চৰকাৰে গুৰুত্ব দিয়া উচিত আচলতে এতিয়া এইখিনি কৰিবলৈ যেন চৰকাৰে অনিচ্ছুক মানে ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নাই বহুতো ক্ষুদ্ৰ ব্যৱসায়ী কিছু কিছু ক্ষেত্ৰত কেতিয়াবা হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় পদপথত থকা বিশেষকৈ পদপথত থকা ব্যৱসায় সকলক পুলিচে মাৰপিত কৰাও দেখা যায় গতিকে সেই ব্যৱসায়ীসকলৰ বাবে এখন সু বজাৰ ব্যৱস্থা কৰিব লাগে সেইখিনিও এতিয়ালৈকে চৰকাৰে কৰা দেখা পোৱা নাই আৰু সেই ক্ষুদ্ৰ ব্যৱসায়সমূহে বিভিন্ন মানে ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা ধাৰ লৈ ব্যৱসায় চলাই আছে কিন্তু সেই বস্তুটো অধিক সুতৰ হাৰত আচলতে সেইখিনি চৰকাৰে মানে অলপ কম সুতৰ হাৰত বেংকৰ পৰা লোৱাৰ ব্যৱস্থা কৰি দিয়া হ'লে ভাল আছিল